হয় কওকচোন কওক

মানে ধৰক ইয়াতে আমাৰ ইয়াত উচ্চ শিক্ষাৰ মানে উচ্চ শিক্ষা বুলি ক'লে আমি দুবিধ মানে দুটা ভাগত ভাগ কৰিব পাৰোঁ যেনে ধৰক আপোনাৰ বস্তুটো টেকনিকেল হ'ব নে নন টেকনিকেল হ'ব এনেকুৱা যদি নন টেকনিকেল হয় ধৰক নন টেকনিকেল হ'লে আপোনাৰ বিশেষকৈ আমাৰ গুৱাহাটীৰ ভিতৰত হ'লে গুৱাহাটী বিশ্ববিদ্যালয় ঠিক তেনেকৈ আমাৰ কটন বিশ্ব কটন বিশ্ববিদ্যালয় এইবিলাকত আমি আমি উচ্চ শিক্ষাৰ মানে নন টেকনিকেল পাৰ্টটো ইয়াতে ভালকৈ পাব পাৰোঁ বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ত আমি গোটেইখিনি ব্যৱস্থা আছে এতিয়ালৈকে আৰু অতি পুৰণা অনুস্থান আৰু যিহেতু এইটো আমাৰ জ্যোতিপ্ৰসাদৰ দিনতে আৰম্ভণি কৰা হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন মহাবিদ্যালয় লগতে এতিয়া আপুনি যদি টেকনিকেল হিচাপে চাব বিচাৰে অৰ্থাৎ কাৰিকৰী দিশত কাৰিকৰী দিশত আপুনি চাব বিচাৰে তেতিয়াহ'লে আমাৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আছে আমাৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় যিখন গুৱাহাটীৰ জালুকবাৰীত মানে আছে ঠিক তাৰ তাৰ তাৰ লগতে আপোনাৰ আমাৰ কে কে সন্দিকৈত পাৰে গিৰ্জানন্দত পাৰে আৰু আপোনাৰ এতিয়া অসমৰ এটা আগশাৰীৰ প্ৰতিস্থান হৈছে ৰয়েল গ্ল'বেল যিখন ইউনিভাৰচিটি আমাৰ ইয়াতেই বিশেষকৈ আমাৰ আই এচ বি টিৰ ওচৰত আছে এইখনত অতি অতি মানে উন্নত ধৰণৰ মা অতি উন্নত মানদণ্ডৰ আপোনাৰ ইউনিভাৰ্চিটি এইখন তাৰোপৰি আপোনাৰ টেকনিকেলৰ আৰু এখন আছে আমাৰ ডাউন টাউন যিটো ইউনিভাৰ্চিটি ইয়াতো পাব আপুনি ভাল শিক্ষা আৰু আকৌ যদি আপুনি অনলাইন প্ৰচেচৰে অনলাইন প্ৰচেচৰে কিবা উচ্চ শিক্ষা ল'ব বিচাৰে তাৰমানে ধৰক মাজতে কিবা কাৰণত আপুনি গ্ৰেজুয়েশ্যন লৈ বাদ দিলে আপুনি মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ উচ্চ শিক্ষাৰ প্ৰতিস্থান হিচাপে আমাৰ ওচৰত যিখন আছে কে কে সন্দিকৈ এইখনত ল'ব পাৰিব আৰু অসমৰ ভিতৰতো যদি প্ৰতিস্থিত কিন্তু এইখন কেন্দ্ৰীয় সেইখন হৈ যায় মানে টেকনিকেল টেকনিকেলৰ ভিতৰত মানে অতি উচ্চ বুলি ক'ব লাগিব এইখন হৈছে আপোনাৰ আমিনগাঁৱত প্ৰতিস্থিত আই আই টিখন আৰু এই আই আই টিখন হ'ল যে একদম সম্পূৰ্ণ টেকনিকেল আৰু এই টেকনিকেলৰ যিকোনো আপুনি ইয়াত গোটেইকেইটা হেৰি পোৱা যাব চেমিষ্টাৰ আ আচলতে ইয়াতে বেচলৰ ডিগ্ৰীও পোৱা যায় ইয়াতে মাষ্টাৰ ডিগ্ৰীও হয় গতিকে আপোনাৰ আমিনগাঁৱত অনুস্থিত এই যিখন আই আই টি আছে এই এইখনৰ জৰিয়তে সৰ্বভাৰতীয় আৰু ইয়াতে আপুনি গোটেইখিনি পাই যাব মানে বিশেষকৈ বাৰু এতিয়া নন টেকনিকেলৰ ভিতৰত আপোনাক কৈছোঁ যে নন টেকনিকেলৰ ভিতৰত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় এখন আৰু কটন বিশ্ববিদ্যালয় এখন এইখিনিত আপুনি নন টেকনিকেল পাব আৰু টেকনিকেলৰ ভিতৰত আপোনাৰ যিটো আপোনাৰ পলিটেকনিক আছে ইয়াতে পাব গিৰিজানন্দত পাব ৰয়েল ইউনিভাৰ্চিটিত পাব গতিকে আপুনি যিটো ভাল দেখে আপোনাৰ ওচৰৰ পৰা যিটো মিলে সেইটোৰ লগত আপুনি যোগাযোগটো কৰক আৰু আজিকালি হায়াৰ চেকেণ্ডেৰী পাছ কৰাৰ পিছত ছাত্ৰজনে নিজৰ ইচ্ছামতে এইটো হেৰি কৰিব পাৰে গতিকে আগ্ৰহী ছাত্ৰজনে নিজৰ বিষয়বস্তু বাছি লৈ বা নিজৰ ভালপোৱা বিষয়টো বাছি লৈ তেওঁ আগবাঢ়ি গ'লেই হ'ল আৰু কিবা জানিবলগীয়া আছে কওকচোন প্ৰাইভেটো প্ৰাইভেটো গিৰ্জানন্দ প্ৰাইভেট ৰয়েল গ্ল'বেলখন প্ৰাইভেট ডাউন টাউনখন প্ৰাইভেট আছে আপোনাৰ এইখিনি প্ৰাইভেট কিন্তু গুৱাহাটী পলিটেকনিকেল মানে টেকনিকেলৰ ভিতৰত কৈছোঁ গুৱাহাটী পলিটেকনিকেলখন কিন্তু মানে চৰকাৰী তাৰোপৰি কটন বিশ্ববিদ্যালয় মানে নন টেকনিকেলৰ ভিতৰত কৈছোঁ কটন বিশ্ববিদ্যালয়খন আপুনি চৰকাৰী আকৌ গুৱাহাটী বিশ্ববিদ্যালয় জানেই আৰু এইখনো চৰকাৰী বৰ্তমান গতিকে আপুনি এইকেইখনৰ ভিতৰত আপুনি নিজৰ ওচৰত বা যিখনৰ পৰা বেছি সুবিধাজনক হয় বুলি ভাবে তাতে আপুনি এন্ট্ৰেঞ্চটো দি ল'ৰা ছোৱালীক আগুৱাই নিলে সহায় হ'ব বুলি ভাবোঁ আমি আৰু বাৰু কওকচোন আৰু কিবা জানিবলগীয়া হয়

অঁ ধন্যবাদ হয় হয় ভাল